নলবাৰী জিলাৰ মূল বিনোদনমূলক কাৰ্যকলাপ আৰু মনোৰঞ্জনৰ বিকল্প বুলি ক'বলৈ লাগিলে আমাৰ যিখন গাঁও আছে নলবাৰী জিলাৰ আদাবাৰী গাঁও সেই আদাবাৰী গাঁওখনত প্ৰত্যেক দুৰ্গাপূজাত থিয়েটাৰ পতা হয় আৰু সেই থিয়েটাৰবিলাক চাবলৈ ময়ো গৈছিলোঁ সৰুতে গৈছিলোঁ আৰু এতিয়া যদিও সিমান যোৱা নহয় কিন্তু তথাপি গাঁৱৰ মানুহবিলাক দলেবলে যায় আৰু সেই থিয়েটাৰখন উপভোগ কৰে গতিকে আৰু খেলপথাৰ এখন আছে আমাৰ যিটো আদাবাৰী গাঁৱৰ বাঘেশ্বৰী মন্দিৰ আছে সেই বাঘেশ্বৰী মন্দিৰত এখন খেলপথাৰ আছে সেই খেলপথাৰখনতেই এই পূজা বা থিয়েটাৰ অনুষ্ঠিত কৰা হয় আৰু প্ৰৱেশপথত পইচা দিবতো নিশ্চয় লাগিবই কাৰণ কাৰণ যিটো যিহেতু এটা ব্যৱসায় সিহঁতে এটা ব্যৱসায় গোষ্ঠী থিয়েটাৰ গোষ্ঠীটো গতিকে তেওঁলোকক পইচা দিব লাগিবই প্ৰৱেশপথত